হেল্ল' অ

হয় মোৰ কাইলৈ ঘৰত সকাম এটা আছিলে তাকে তোমাৰ তাত বাৰু এই যিখিনি সকামৰ কাৰণে ফল মানে দৰকাৰ হ'ব সেইখিনি পাম নেকি বাৰু

অ হয় হয় হয় মোক এই কুঁহিয়াৰ লাগিছিলে এ দুডাল

হয় হয় মই দুইবিধৰে আধা কেজি আধা কেজি আনো নেকি অ মিলাই দিলেও হ'ব অ হেৰি দুইবিধৰে আনিম যেতিয়া বস্তু কেইবাটাও আনিম নহয় অকণমান কম বেছ কৰিলে ভাল পাম আৰু

হয় হয় নহয় দিলে ভাল পাম কাৰণ আৰু হেৰি দোকানত তামোল পাণ হ'ব নেকি হয় নেকি হয় নেকি হয় নেকি অ তাকে মানে আনাৰস ওলাব ন' হয় হয় নহয় বাকী মোক শৰাই সজাবলৈ যিখিনি তাৰমানে ফল মূল লাগে গোটেইকেইটা তাতে পাম যেতিয়া মই হয় হয় হয় হয় হয় হয় হ'ব ঠিক আছে ওম ওম